অঁ এই আমাক যে ছাৰে টপিকটো যে দিছিল যে মানে এই যে মিউজিয়াম মিজিয়ামৰ ওপৰত যে দিছিল যে অঁ সেইটোতো চাবমিছনৰ লাষ্ট ডেট বিছ তাৰিখে ন তই নাই কৰাই নাই মই যোৱাই হোৱা নাই অকলে মানে ইহঁতক সুধিছিলোঁ মই আৰু বেলেগকৈ ইহঁতে বোলে গ'লগৈ আগতে তো তোকে সুধিলোঁ তই গৈছ নেকি বোলো এইকেইদিন এই কেইদিনৰ ভিতৰত যাবিনে এতিয়া মই পৰহিমানলৈকে ভাবিছোঁ ফটোতো লাগিব তাৰে সেইবিলাক থৈ দিয়া বস্তুবোৰৰ ওপৰত ফটোবোৰ ফটোবোৰ মই গুগলত মই দুই চাৰিখন চাইছিলোঁ সেইকেইখন ওলাবলগীয়া ইমান ভাল নালাগিল আৰু এনেও ভিজিটো কৰিবই লাগিব ত' তাতে গৈ পেলাই মানে ফটো মাৰি আনোঁ সেইটো বেটাৰ হ'ব ন ইয়াতকৈ তাকে আৰু হেৰি কি কয় গ'লেতো

অঁ তাকেই যাব লাগিব ন মোৰ পৰহিমান

সময় হ'বনে তোৰ ৰাতিপুৱা নটামানত ঘৰৰ পৰা ওলাই যাওঁ প্ৰজেক্টটো কাৰণেটো এনেইটো ছাৰে অকল ফটো দুখনমান লগাব লাগিব আৰু যিকেইটা বস্তু ভিজিট কৰিব দিছে সেইকেইটাৰ ওপৰত অলপ চলপ লিখিব লাগিব আৰু তেনেকৈ আৰু তাতে যদি হেৰি থাকে মানে জনা দেখাই দিয়া মানুহ তেতিয়া তাৰ পৰা দুই চাৰিটা কথা সুধি ল'লে বেছি ভাল হ'ব লিখিবৰ কাৰণে পইণ্টবোৰ তাকেইতো আৰু গাড়ীৰ সেই জামৰ কথা আছে ত' অলপ সোনকালে ওলাব লাগিব আৰু তাতে টিকেট চিকেটো কাটিব লাগিব ন তাকেই মানে আৰু নহ'লে হেৰি কৰোঁ দে তাতে গ'লেতো ফটো মাৰিবই লাগিব মানে ফটোখিনি আহোতে একেবাৰে উলিয়াই আনোঁ নেকি মানে পিছলৈ আৰু জামেলা থাকিব অঁ পিছলৈ টাইমটোও হেৰি হ'ব আৰু লিখাখিনিও বাৰু এনেকৈ মিলাই পেলাই লিখিব লাগিব আৰু মইতো ইয়াতে নাৰেঙ্গীতে উঠিব লাগিব অঁ তই অঁ তই সিফালৰ পৰা আহিবি ন অঁ অঁ একেলগে যাব পাৰিম ঠিক আছে দে নহ'লে অঁ অঁ অঁ হ'লেও এইকেইদিন আৰু হেৰি চাই লওঁচোন নহ'লে আৰু মানে সেই তাৰ বিষয়ে আৰু যদি কিবা সমল গোটাব পাৰ তেতিয়া ভাল তাকে হ'ব দে নহ'লে আজিলৈ ৰাখিছোঁ